হেল্ল' অঁ আছোঁ হেৰি নহয় বিহু ভোজ খাব লাগে নহয় অঁ পইচাটো হেৰি কি কয় তুলিবলৈ যাম তই যোগাৰ কৰি থবি অঁ তই এইবোৰ হেৰি কণ্টেক্ট কৰি ল'বি এই কি কয় ফিল্ডখনতে ভাল হ'ব স্কুলৰ ফিল্ডখনত

হেৰি স্কুলৰ ফিল্ডখনতে হ'ব বুলি কবি মানুহবোৰক অঁ অঁ পইচা তুলিবলৈ যাওঁতে হেৰি পইচা তুলিবলৈ যাওঁতে কৈ দিলে হৈ' গল

অঁ অলপ কবি আৰু অঁ সৰু সৰুবোৰক অলপ কম তেনেকৈ ধৰিবি ডাঙৰবোৰক ডাঙৰবোৰক এশ ডেৰশমানকৈ ধৰিবি নহ'লে অঁ তেনেকে নহ'লে আকৌ হেৰি নহয় বৰ কমটিকৈ ক'লেও আকৌ বস্তুৰ দাম নাই অঁ

আৰু ভোজটো অলপ ভালকৈ খাব লাগে ন হাঁহ কুকুৰা বিচাৰিবলৈ দায়িত্বটো তোকেই দিলোঁ আৰু

তই বিচাৰিবি ক'ত কেনেকৈ পাৱ হাঁহ পাৱনে কুকুৰা পাৱনে বিচাৰি পালে মানে পাছত মোক ফোন কৰিবি অঁ অঁ অঁ অঁ অঁ মই যাম বাৰু ওলাই সময় এটা উলিয়াই পিনি হেৰি নহয় কাইলৈ নহয় আজি পাছবেলা মানেকৈ যাম নেকি নহ'লে অঁ তই ঘৰতে থাকিবি নহয়

অঁ

পাছবেলাকৈ তেনেহ'লে ওলাই যাম তই হেৰি গোটেই ৰেডি হৈ থাকিবি প্ৰথমতে সেই দূৰৰখিনিৰপৰা আহিম ন

সেইডখৰৰপৰা আগে আজৰি হৈ আহিম তাৰপিছত এইফালৰখিনি ওচৰৰখিনিৰপৰা ময়ে তুলি ল'ব পাৰিম দুয়োজনীয়ে যাম দূৰৰখিনিলৈ